হেল্ল' দাদা কওকচোন আপোনাৰ কিনো প্ৰব্লেম হৈছিলে হয় হয় কওকচোন আপুনি চাহ পুলি ৰুব আচ্ছা প্ৰথমতে তেতিয়াহ'লে আপুনি কাটিং দি চাহ পুলি গজাব লাগিব চাহ পুলি গজাই আপুনি ডিচেম্বৰ ডিচেম্বৰ নৱেম্বৰ ডিচেম্বৰ মাহ মানত ৰুব লাগিব তাৰপিছত দুই তিনি চাৰি বছৰ তেনেকৈ আপুনি তাক ভালকৈ প্ৰতিপালন কৰিব লাগিব প্ৰতিপালন কৰা পিছত গছ ডাঙৰ হ'ব গছ ডাঙৰ হোৱা পাছত আপুনি এবাৰ ভাঙি দিব লাগিব গছখিনি আধাতে তাৰপিছত গছটো ভাঙি দিয়াৰ পিছত আপোনাৰ তাৰপৰা গছটোৱে ভাঙি দিয়াৰ পিছতে আপোনাৰ গছজোপাই ফ্ৰেম লৈ লয় ফ্ৰেম লৈ লোৱা পিছত আপুনি ফ্ৰেম লোৱা পিছত আপুনি পাতটো ছিঙিব পাৰিব আৰু লাহে লাহে তেতিয়াহ'লে আপুনি পৰিপাতিকৈ আপোনাৰ বাগানখন ৰাখিব বাগানখন ৰাখিব লাগিব চাফ চিকুণ তাৰপিছত সাৰ দিব লাগিব ইউৰিয়া হওক গোবৰ সাৰেই হওক ৰাসায়নিকে হওক বা জৈৱিকে হওক ভালকৈ দিব লাগিব ভাল উৎপাদন সাৰ সাৰটো আপুনি চাৰি মাহৰ মূৰে মূৰে দিলেই হ'ল এবাৰ তাৰপিছত আপুনি ভালকৈ ঔষধ মাৰিব লাগিব ঔষধ মৰাৰ পিছত আপুনি ঔষধ মৰাৰ পিছত আপুনি ভালকৈ ছিঙিব লাগিব ঔষধ মাৰিলে হ'ল আৰু হ'ব দাদা ঠিক আছে দিয়ক ঠিক আছে